জীৱনত যদি অতীতলৈ চাওঁ মই এনেকুৱা এটা সময় গৈছে যিটো সময়ত ভুলৰ বাবে যিটো সময়ৰ সেই কৰা ভুলটোৰ কাৰণে আজিও মই পস্তাই আছো বুলি ক'ব লাগিব বিশেষকৈ সেই দিনটো হৈছে সেই সময়খিনি হৈছে মই যেতিয়া নগাঁও কলেজত দুহেজাৰ তেৰ চনৰপৰা দুহেজাৰ ষোল্ল চনলৈকে যেতিয়া মই বি এ পঢ়ি আছিলোঁ সেই সময়টোৱে মোৰ আটাইতকৈ জীৱনৰ বেয়া দিন বুলি ক'ব লাগিব কাৰণ সেই মুহূৰ্তত মোৰ পঢ়াৰপৰা অলপ দূৰলৈ গুচি গৈছিল আৰু ক্লাছবিলাকো প্ৰায়ে কৰা নাছিলোঁ লগৰ সমনীয়া লগ পাই মই বাহিৰত ঘূৰা মেলা কৰি বেছি কৰিছিলোঁ প্ৰায় ক্লাছ নকৰোঁ যিটো কৰিলে আমাক পৰীক্ষাৰ বহাৰপৰা আঁতৰত নাৰাখে কলেজখনে সেই পাৰ্চেন্টেজতো চাইহে মই ক্লাছ কৰিছিলোঁ ইমান এটা মানে বেয়া ভাব মোৰ মনত সোমাই গৈছিল আৰু যাৰ ফলত মোৰ পাৰ্চেন্টেজতো বহুত বেছি কমি গৈছিল আৰু আজি ইয়াৰ বাবেই মই যিটো একাডেমিক কেৰিয়াৰ মোৰ এটা একাডেমিক কেৰিয়াৰৰ যিটো পাৰ্চেন্টেজ থাকিব লাগে যিটো পাৰ্চেন্টেচৰ কাৰণে মই এটা চাকৰিৰ কাৰণে এপ্লাই কৰাত যিটো সুবিধা পাব লাগে সেইখিনিৰপৰা মই বঞ্চিত হ'ব লগা হৈছোঁ আৰু এতিয়াও মই সেইকাৰণে সেই দিনটো মনত পৰিলে আচলতে মোৰ কাৰণে এটা অতি দুখ লগা সময় আৰু যিটো কাৰণে মই আজিও বিভিন্ন ক্ষেত্ৰত মই বাধা পাই আহিছোঁ সেই ভুলটোৰ কাৰণে মই বহুত কৰ্মৰপৰা মই আঁতৰি থাকিব লগা হৈছে তাৰমানে